গান গাওঁতে মোৰ লগত সকলো বাদ্য়যন্ত্ৰ থাকে বুলিলেও বেয়া নহয় বাৰু বাদ্য়যন্ত্ৰ হাৰমনিয়াম থাকে গীটাৰ থাকে আটাইকেইবিধ বস্তুৱে থাকে বুলি ক'ব পাৰি হাৰমনিয়াম গীটাৰ খোল তাল ঢোল থাকে কেতিয়াবা কেতিয়াবা বাঁহীও থাকে পেঁপাও থাকে এনেকুৱাকৈ তাবলা থাকে গীটাৰ হাৰমনিয়াম তাবলা খোল বাঁহী পেঁপা এইবিলাক সকলোবিলাক থাকে আটাইকেইটা বাদ্য়যন্ত্ৰ কিছুমান এতিয়া বয়সো হৈছে নহয় পাহৰি গৈছোঁ